অঁ হয় কওকচোন অঁ ছাৰ কওক

গুৱাহাটীলৈ ন এই নাই ছাৰ বহুত দূৰ হৈ যাব নহয় গুৱাহাটীলৈ তেনেকৈ পঠিয়াবলৈ দিগদাৰ হ'ব অকণমান মানে অঁ এই নাই সি নাই ছাৰ মানে দেউতাকে ইমান দূৰলৈ গুৱাহাটীলৈ নপঠিয়াব নহয় খেলিবলৈ এতিয়া অকণমান ডাঙৰ হ'লেও বেলেগ কথা সি সৰু হৈ আছে নহয় ছাৰ এতিয়া

অঁ সেইটো হয় বাৰু ছাৰ মই দেউতাকৰ লগতো কথাটো পাতি মেলি চাওঁ তাপা পাতি পেলাই মই আপোনাক জনাম বাৰু এনেতো সি খেলিবলৈ পালে সিতো ভালেই পায় ছাৰ তথাপিতো আমাৰে অকণ বেয়া লাগে আৰু ইমান দূৰত পঠিয়াবলৈ যিহেতু সৰু হৈ আছে যে আপোনাক জনাম বাৰু ছাৰ অঁ হ'ব হ'ব অঁ ঠিক আছে ছাৰ অঁ